মই মোৰ ডাঙৰ শক্তি বুলিলে মই স্কুল এখনত কাম কৰি আছোঁ তাৰ লগতে মই মোৰ ঘৰখনো চম্ভালি আছোঁ মই ল'ৰা দুজনকো মই নিজেই পঢ়াওঁ সিহঁতক ইংৰাজী পঢ়াওঁ বাকী চাবজেক্টবিলাকো মই নিজেই পঢ়াওঁ স্কুললৈ অহা যোৱা কৰি ঘৰখনো চম্ভালি আছোঁ কাম কাজবোৰ মই নিজেই কৰোঁ আৰু বজাৰ সমাৰ কৰিবলৈও মই আগবাঢ়ি যাওঁ এইখিনিয়ে মোৰ শক্তি বুলি ক'ম মোৰ মানুহজনকো মই কিছু কামত সহায় কৰি দিওঁ ল'ৰা দুটাক নোটচ বুক বনোৱাত বা সিহঁতৰ কিবা হেল্প লাগিলে মই কৰি দিওঁ আৰু মোৰ দূৰ্বলতা বুলিলে মোৰ আটাইতকৈ ডাঙৰ দূৰ্বলতাটো হ'ল মোৰ অসুখ মোৰ বেমাৰ অসুখ হৈ থাকে মাজে মাজে বেমাৰটোৰ কাৰণে মই কিছুমান যাব লগা ঠাইতো যাব নোৱাৰোঁ আৰু কৰিব লগা কামো কিছুমান কৰিব নোৱাৰোঁ সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ দূৰ্বলতা